কুকুৰা ঘৰত বায়ু চলাচলৰ সুবিধাটো থাকিব লাগে হাঁহ কুকুৰা ঘৰ সদায় মুকলি হাকলি পৰিষ্কাৰ কৰি ৰাখি বায়ু সোমোৱাব পৰাকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে পৰিষ্কাৰ কৰি নাৰাখিলে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু হাঁহ কুকুৰা পৰি বায়ু চলাচল কৰাৰ সুবিধা কৰি ৰাখিলে বায়ু চলাচল কৰা সুবিধা কৰি ৰাখিলে হাঁহ কুকুৰা সোনকালেই ডাঙৰ হয় গোন্ধ ভাৱ নাথাকে আৰু পৰিৱেশটো সুন্দৰ হৈ থাকে আৰু গোন্ধবোৰ সৃষ্টি নহয় আৰু গোন্ধ ভাৱৰ সৃষ্টি হ'লে কুকুৰা মৃত্যুমুখত পৰিব পাৰে হাঁহ মৃত্যুমুখতো পৰিব পাৰে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হ'লে হাঁহ কুকুৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে ওখকৈ হাঁহ কুকুৰা ঘৰটো বায়ু চলাচল কৰিব পৰা ওখকৈ ৰাখিব লাগে যাতে বায়ু সোমাই প্ৰদূষণ পৰিৱেশ কৰিব নোৱাৰে বায়ু প্ৰদূষণ হ'লে মানে হাঁহ কুকুৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ মৃত্যুমুখত পৰিব পাৰে মৃত্যুমুখত পৰিলে হাঁহ কুকুৰা মানুহৰ ক্ষতি হয় হাঁহ কুকুৰা মুকলিমূৰীয়াকৈ বায়ু চলাচল কৰি ৰাখিব পাৰিলে ভাল কুকুৰাই বায়ু বায়ু চলাচল কৰিলে বতাহ সোমোৱাব পৰাকৈ হাঁহ কুকুৰা ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে বায়ু সোমাব পৰাকৈ সুবিধা কৰি থ'ব লাগে হাঁহ কুকুৰা ঘৰ সদায় ওখকৈ কৰি ৰাখিব লাগে হাঁহ কুকুৰা ঘৰ ওখ কৰি ৰাখিলে বায়ুৰ কাৰণে বতাহ বায়ুৰ কাৰণে দুৰ্গন্ধময় পৰিৱেশ আৰু মানুহৰ ক্ষতি মানুহৰো ক্ষতিকাৰক নহয় হাঁহ কুকুৰা যাতে মুকলিমূৰীয়াকৈ বহল আহলকৈ থাকিব পাৰে বতাহ যাতে সোমাব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে বতাহ সোমালে হাঁহ কুকুৰা হাঁহ কুকুৰা আমি কেইটা ভালকৈ সুবিধাকৈ হাঁহ থাকিব পাৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে হাঁহ কুকুৰা ঘৰটো বীজাণুমুক্ত হয় হাঁহ কুকুৰা ঘৰ বায়ু চলাচল কৰি ৰাখিলে হাঁহ কুকুৰা পৰিৱেশ হাঁহ কুকুৰা সোনকালে ডাঙৰ দীঘল হয় হাঁহ কুকুৰাই বিভিন্ন ধৰণৰ বেমাৰ আজাৰপৰা মুক্ত হৈ থাকে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় হাঁহ কুকুৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় হাঁহ কুকুৰাকেইটা বায়ু চলাচল কৰি ওখকৈ বতাহ যাতে সোমাব পাৰে ঘৰটো ধুনীয়াকৈ ডাঙৰকৈ বনায় ইফালৰপৰা সিফাললৈ বায়ু সোমাব পৰাকৈ ৰাখিব লাগে হাঁহ কুকুৰা বায়ু চলাচল কৰিলে হাঁহকেইটা হাঁহ কুকুৰাকেইটা সুবিধা হয় বায়ু সুবিধাৰ কাৰণে হাঁহ কুকুৰাকেইটা চলাচল বায়ু চলাচলত বিভিন্ন ধৰণৰ অসুবিধা যাতে নহয় বতাহ পৰি মুকলিমূৰীয়াকৈ হাঁহ কুকুৰাকেইটাই থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে মুকলিমূৰীয়াকৈ চফা চাফা কৰি থাকিলে হাঁহ কুকুৰা অতি সোনকালে ডাঙৰ ডাঙৰ দীঘল হৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে হাঁহ কুকুৰা ঘৰটো ওখকৈ বনাই বতাহ বায়ু সোমাব পৰাকৈ চলাচল কৰিব পৰাকৈ ৰাখিব লাগে বায়ু সোমালে যাতে কুকুৰা দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি নহ'বৰ কাৰণে ওখকৈ ঘৰটো বনাই হাৱা বতাহ সোমাব পৰাকৈ বায়ু চল চলাচল কৰিব পৰাকৈ ৰাখিব লাগে বায়ু চলাচল কৰি ৰাখিলে দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি নহয় দুৰ্গন্ধময় পৰিৱেশৰ হাঁহ কুকুৰা বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু বেমাৰৰ বীজাণু বিয়পাব পাব পাৰে মানুহৰো অনিষ্ট সাধন হয় আৰু কুকুৰাকেইটাৰো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে বেমাৰ আজাৰ হোৱাৰ লগে লগে হাঁহ কুকুৰাকেইটা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে হাঁহ কুকুৰাকেইটা বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱাৰ লগে লগেই হাঁহকেইটাই মুকলিমূৰীয়াকৈ যাতে থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিব লাগে বায়ুৰ ব্যৱস্থা সদায় সুফল কৰি ৰাখিব লাগে বায়ুৰ ব্যৱস্থা সুফল কৰি ৰাখিলে বতাহ পানী যাতে সোমাই থাকে আৰু তাৰ ব্যৱস্থা কৰি দিব লাগে বতাহ বায়ু সোমালে পৰিৱেশ প্ৰদূষণ নহয় বতাহৰ ফলতে সোমাই অহা যোৱা কৰি মুকলিমূৰীয়াকৈ ঘুকুচাকৈ ৰাখিব নালাগে ঘৰটো ডাঙৰকৈ সাজি বতাহ বায়ু সোমাব পৰাকৈ ব্যৱস্থা কৰি দিব লাগে বতাহ বায়ু সোমালে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ বিয়পিব পাৰে হাঁহ কুকুৰাকেটাই বিভিন্ন ধৰণৰ ৰোগ ৰোগো হ'ব পাৰে ৰোগৰ হাঁহ কুকুৰা বায়ু চলাচলৰ ওপৰত গুৰুত্ব দিলেহে বতাহ বায়ু সোমালেহে হাঁহ কুকুৰাকেইটা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নহয় সুফল ৰূপায়ন কৰিব পাৰিব বতাহ আদি পালেহে হাঁহ কুকুৰাকেইটা ভালকৈ ৰাখিব পাৰিব হাঁহ কুকুৰাকেইটা ঘৰটো ওখকৈ ৰাখি ভালকৈ চাফাকৈ সাৰি পুচি দিব লাগে আৰু বতৰ বায়ু সোমাব পৰাকৈ ৰাখিব লাগে বায়ু বতাহ বায়ু সোমালে গন্ধ গন্ধ আদি নাইকিয়া হয় ৰোগৰ বিজাণু নাশ কৰে ভালকৈ সাৰি মুচি থাকিলে বতাহ বায়ু সোমাই চাফা কৰি ৰাখিলে বায়ু আদি বতাহ সোমাব পাৰে সোমোৱাৰ লগে লগে ওখকৈ সাজিলে বতাহ বায়ু সোমায় বিভিন্ন ধৰণৰ স্বাস্থ্য বেয়া নহয় হাঁহ কুকুৰাৰ কোনো বেমাৰৰ বীজাণু নিবিয়পে বেমাৰ নহয় হাঁহ কুকুৰাকেইটা ভালকৈ ৰাখিব পাৰিলেহে মানুহ সুফল হয় হাঁহ কুকুৰাকেইটা ঘৰটো অকণমান ওখ কৰি ৰাখি বতাহ বায়ু সোমাবলৈ দি তাত বায়ু চলাচল কৰাৰ ব্যৱস্থা কৰি দিব লাগে হাঁহ কুকুৰাকেইটা বায়ু চলাচল কৰাৰ ব্যৱস্থাটো ভাল হ'লে মানে হাঁহ কুকুৰাকেইটাইও ভালকৈ মুকলিমূৰীয়াকৈ দানা পানীয়ে খাই থাকিলে হাঁহ কুকুৰা বায়ু চলাচল হ'লেহে হাঁহ কুকুৰাৰ গোন্ধ ভাৱ গোন্ধটো নাইকিয়া হয় হাঁহ কুকুৰাকেইটা ঘৰটো বহলকৈ ৰাখি পিনে ৰাখি ঘৰটো বহল আহল কৰি বতাহ সোমাবই পৰা ইফালৰপৰা সিফালে বায়ু চলাচল কৰিব পৰা ব্যৱস্থা কৰি দিব লাগে বায়ু চলাচল কৰিলেহে ঘৰটো গন্ধ হাঁহ কুকুৰাকেইটা অতি সোনকালে ডাঙৰ হ'ব হাঁহ কুকুৰাকেইটা ডাঙৰ হ'ব হাঁহ কুকুৰা কুকুৰাকেইটা কোনো বেমাৰৰ বীজাণু বিয়পাব নোৱাৰে ঘৰটো ওখকৈ বায়ু চলাচল কৰিব পৰাকৈ ৰাখিব লাগে বায়ু চলাচল কৰিলেহে ঘৰটো বায়ুমুক্ত বায়ুমুক্ত হ'লেহে ঘৰটো বায়ুমুক্ত হ'লেহে বেমাৰৰ বীজাণু বিয়পাব নোৱাৰে বতাহ বতাহ আদি সোমাব পৰাকৈ ঘৰটো ওখকৈ ৰাখি ভালকৈ চাফ চিকুণ কৰি ৰাখিব পাৰিলে বায়ু প্ৰদূষণ নহয় বায়ু বেমাৰৰ বীজাণু বিয়পাব নোৱাৰে বায়ু হ'লেহে বায়ু নহ'লে বেমাৰৰ বীজাণু বিয়পিব পাৰে বায়ু হ'লেহে বেমাৰ নহয় বেমাৰ আজাৰ নহয় বেমাৰ আজাৰ নহ'লে কুকুৰাকেইটা সোনকালে ডাঙৰ হয় বতাহ বায়ু সোমাই থাকিব লাগে তেতিয়াহে কুকুৰাকেইটা ভালকৈ ডাঙৰ হয় কুকুৰাকেইটা ভালকৈ ডাঙৰ হ'লে মানে উপকৃত হয় কুকুৰা বেমাৰ আজাৰ নহ'বলৈ বতাহ বায়ু সোমাব পৰাকৈ ভালকৈ ৰাখিব লাগে ভালকৈ ৰাখিলে বতাহ বায়ু নোসোমাই সোমাই বহল আহলকৈ ৰাখি বায়ু সোমাব পৰা সুবিধা কৰি দিব লাগে বায়ু সোমাব পৰা সুবিধা কৰি দিলেহে সুবিধা হয়